কৃষকসকলে জন্তুৰ মলসমূহ বহুতো ধৰণৰ

ৰ্পৰিচালনা কৰি কিছুমান পদ্ধতি ওলায় যিবোৰ পদ্ধতি আমাৰ যাৱতীয় জীৱনত বহুতো ধৰণত প্ৰয়োজনী হয় আৰু সেই জন্তুৰ মলখিনিৰ পৰা বহুতো ধৰণৰ ঔষধো উৎপাদিত কৰে যিবোৰৰ দ্বাৰা কৃষকে আমাৰ খেতি বাতিত হওক বিশেষকৈ পাচন সাৰ বনোৱা হয় আৰু সেই সাৰৰ দ্বাৰা আমাৰ শাক পাচলিবোৰ বহুত ভাল ভাল ধৰণে প্ৰস্তুত হয় আৰু কৃষকসকলে এই সাৰৰ দ্বাৰা পাচন সাৰ প্ৰয়োগ কৰি

বস্তু তৈয়াৰ কৰে যিবোৰ শাক পাচলিত দিয়া হয় আৰু এই জন্তুৰ মলৰ দ্বাৰা চৌকাত জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয় আৰু বহু ধৰণৰ ব্যৱস্থা আমি লক্ষ্য কৰিব পাৰিছোঁ